পশুপালনৰ ক্ষেত্ৰখন আগুৱাই নিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে বিশেষকৈ নিবনুৱাসকলক পশুপালন কৰি কৰাৰ ক্ষেত্ৰত চৰকাৰে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেই ঋণ গ্ৰহণ কৰি নিবনুৱাসকলে বিভিন্ন ধৰণৰ পশু যেনে উন্নত জাতৰ গৰু ছাগলী গাহৰি এইবিলাক পালন কৰি তেওঁলোক স্বাৱলম্বী হৈছে গৰু উন্নত জাতৰ গাই গৰু

গাই গৰু কিনি তেওঁলোকে গাখীৰৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে সেইদৰে ছাগলী আৰু গাহৰিৰ মাংসৰ আজি আজিকালি বজাৰৰ বহুত চাহিদা আছে গতিকে চৰকাৰে পশুপালনৰ ক্ষেত্ৰখন আগুৱাই নিবলৈ ভাল পদক্ষেপ লৈছে বুলি ক'ব পাৰি